হয় নমস্কাৰ দাদা হয় গগৈ হোটেলত লাগিছে ন হয় হয় হয় এটা এই চাৰপ্ৰাইজ পাৰ্টিৰ কাৰণে এটা প্লেন লাগিছিল আমি চাৰিজন মানুহ হ'ব ন হয় এৰেঞ্জ কৰি দিব লাগিব চাৰ চাৰপ্ৰাইজৰ কাৰণে কিন্তু এইটো আপ আপুনি চাব সময়টো চাৰে ছয়টা মানত সন্ধিয়া আৰু আৰু আপোনালোকে ডেক'ৰেশ্ব্যনখিনি চাব আৰু যি মিলাই পাৰে আপুনি পইচাখিনি পা বা পইচা বা কেনেকুৱা কি হয় আপুনি জনাব হয় এঘন্টা মানৰ ভিতৰত আপুনি জনাই দিব ভালেই হয় আ মোৰ কাৰণে ভাল হয় হয় হয় হয় হয় চাৰিজন চাৰিজন হয় ঠিক আছে আৰু পাৰ্ক পাৰ্কিঙৰ সুবিধা আছেনে আপোনাৰ তাতে হয় হয় হয় আৰু ৰেষ্টুৰেণ্ট বন্ধ কৰা সময় হয় দহটা বজা হয় ঠিক আছে হয় হয় ধন্যবাদ দাদা